শেষতীয়াভাৱে মই গুড ভাইভছ কম্পেনীৰ এটা ছাৰক'ল ফে'ছৱাছ এটা ব্যৱহাৰ কৰিছিলোঁ যোনটোত যোনটো আমি দিনটোত ঘূৰি থকা ধূলি মাকতি এইবোৰ যি যি প্ৰদূষিত বীজাণু আছে সেইবোৰ আঁতৰাবলৈ বহুত উপকাৰী হয় ইয়াৰ লগতে ই আপোনাৰ মুখত এটা উজ্জলতা প্ৰদান কৰে যোনটোলৈ আপুনি যিকোনো ধৰক পাৰিবাৰিক সন্মিলন ক'ব পাৰে নহ'লেবা আপুনি ধৰক অনুষ্ঠান ক'ব পাৰে পাৰিবাৰিক অনুষ্ঠান বা আপোনাৰ লগৰ লগৰ অনুষ্ঠান এইবোৰতো গ'লে আপোনাৰ মুখত এটা বেলেগ এটা উজ্জলতা দিয়ে যাৰ ফলত আপুনি আপোনাক সকলোৱে আকৰ্ষিত কৰে আপোনাৰ সেই চেহেৰাই ইয়াৰ উপৰিও আপুনি ইয়াৰ লগতে স্কাৰ্ব বুলি এটা আছে স্কাৰ্বটো ধৰক আপোনাৰ এনেকুৱা হয় যোনবোৰ জেদি ধূলি হয় সেইবোৰ আঁতৰাই আৰু ইয়াৰ লগতে এখন মাস্ক বুলি আছে যোনটোৱে ধূলি যোনটো আপোনাৰ ছালৰ একদম ভিতৰত সোমাই থকা ধূলি মাকতি বা প্ৰদূষিত বীজাণু যিখিনি আছে সেইবোৰ আঁতৰোৱাত আপোনাক সহায় কৰে